পশুপালনত জীৱ জন্তুক প্ৰভাৱিত কৰিব পৰা কিছুমান সচৰাচৰ ৰোগ দেখা পোৱা যায় যেনেধৰণে জ্বৰ মুখত বা ভৰিত হোৱা চবকা আৰু ছালত হোৱা ওকণি বা চিকৰা এইখিনি প্ৰতিষেধক হিচাপে জ্বৰ হ'লে গৰু ছাগলীবিলাকক নিৰ্দিষ্টকৈ ঠাণ্ডা জাগাত ৰাখিব লাগিব চবকা হ'লে ভৰি মুখ আদি কুহুমীয়া পানীত নিমখ দি ধোৱাই দিব লাগিব আৰু অধিক হোৱা যেন দেখিলে ডক্তৰৰ পৰামৰ্শ ল'ব লাগিব ছালৰ ৰোগৰ ক্ষেত্ৰত ওকণি বা চিকৰা হ'লে অসমীয়া দৰৱ হিচাপে সাধাৰণতে ক'লা চাদা পানীৰে ধোৱাই দিব লাগিব তাতো যদি ভাল হোৱা দেখা নাযায় তেতিয়া ডক্তৰৰ পৰামৰ্শ লৈ কি ঔষধ দিব পাৰি ব্যৱহাৰ কৰিব লাগিব এনেধৰণেই জন্তুবিলাকৰ ৰোগৰ প্ৰতিৰোধ কৰিব পৰা যায়